হেল্ল' অ হেল্ল' অ হয় হয় লাগিছে অ পাব আপুনি এই কি কয় কেতিয়াকৈ আহিব আজি আহিবনে কাইলৈ আহিব হয়নি

এ আপুনি যদি লাগে আপুনি সোনকালে আহিব আপুনি লৈ যাবহি আৰু বেছিদিনৰ কাৰণে নেথাকে যেনিবা অ'ফাৰবিলাক যিমান জল্দি পাৰে আছে আছে অসীমত যাৰ হেৰাল সীমা আছে আৰু আবেলি আছে আছে আমাৰ প্ৰত্যেকখনেই বাৰু উপন্যাস আছে যোনখনে লাগে আপুনি সেইখনেই পাব অ আছে আছে সেইখনো আছে হেল্ল' অ পাব পাব গোটেইকেইখনেই পাই যাব এ আহিব কাইলৈ তেতিয়া আপুনি আহি লৈ যাবহি দেই অ কাইলৈ অ ঠিক আছে অ হ'ব অ অ ঠিক আছে অ